আমাৰ অঞ্চলত ধৰ্ময়ে পৰ্যটনক প্ৰভাৱিত কৰে বুলি ক'লে আমাৰ ইয়াত এনে কিছুমান ধৰ্মীয় পৰ্য্যটনস্থলী আছে যিবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে নাৰায়ণপুৰৰ লেতেকুপুখুৰী তাৰে ভিতৰত আমি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান জন্মস্থান নাৰায়ণপুৰৰ লেটেকু পুখুৰীৰ কথা ক'ব পাৰোঁ বিভিন্ন অঞ্চলৰ পৰা পৰ্য্যটক আহে তাৰ উপৰিও আই পদুমণি স্থান থান শ্ৰী শ্ৰী মাধৱদেৱৰ থান হনুমান মন্দিৰ আদি উল্লেখযোগ্য পৰ্য্যটন থলী